আমাৰ সম্প্ৰদায়ৰ বিখ্যাত সাম্প্ৰদায়িক অনুষ্ঠানসমূহ হৈছে বিহু ৰাস মহোৎসৱ ফাঁকুৱা দেৱালী দূৰ্গাপূজা য'ত আমি সকলোৱে মিলি জুলি ফুৰ্ত্তি কৰোঁ বিহু প্ৰ'গ্ৰেমত আমি সকলো একেলগে যাওঁ তাতে আমি সকলোৱে একেলগে নাচো গাওঁ আৰু তেনেদৰে ৰাস মহোৎসৱতো শ্ৰীকৃষ্ণৰ কেলিগোপাল নাটকখন কৰা হয় য'ত জীয়ৰী বোৱাৰী সকলো ওলাই আহি একেলগে নৃত্য় কৰে ফাঁকুৱাটো আমি তেনেদৰে সকলোবোৰ ওলাই একেলগে ইজনিয়ে আনজনিক ফাঁকুৱা সানো নাচো গাওঁ আৰু ৰং বহুতো ফু ৰং ৰইহচ আমি সকলোৱে গাঁৱৰ বোৱাৰী জীয়াৰী সকলোৱে মিলি কৰোঁ

হুঁচৰি গাবলৈ যাওঁ মান মানুহৰ ঘৰে ঘৰে হুঁচৰি গাই যিবোৰ আমি ধন বা ৰাশি পোৱা হয় সেইবোৰৰ দ্বাৰা আমি